অঁ ভাই কোৱা হাঁ ভাইজান হাঁ হাঁ সেইটো দেখিছোঁ বাৰু মই হাঁ সন্থা হন্থা হাঁ ভাবিছোঁ কথাটো ময়ো ভাবিছোঁ আৰে ভাইজান চোৱা মানে যোৱা এইকেইদিনত মানে ময়ো দেখিছোঁ বস্তুটো কাৰণ এইকেইদিন মই নিজে হেৰি চলাওঁতে মই বোধহয় মোৰতো জানাই মোৰখন নিজৰখন আছে তো মই এনেকৈ চলাই থাকোঁতে মই দেখিছোঁ মানে মানুহক ব্যৱহাৰটো বহুত বেয়া কৰে মানে ব্য়ৱহাৰটো বেয়া কৰিছে আৰে দুটামানৰ কাৰণে দুটামানে এইখন মদ চদ খাই পেলাই চলাই হেৰি কৰে জানো এইটো ভাগৰ লাগে লাষ্টৰ ফালে খায় খাই পেলাই ঘৰত সোমাই থাক কিন্তু সিহঁতে সেই খাই পেলাই উৎপাত কৰি পেলাই চলাই এক্সিডেণ্ট হয় মানুহ হেৰি হয় তাৰপাছত বদনাম চবৰে হয় মানে তাকেই খুলিব লাগিব কিন্তু এটা এই ডেকা ডেকা ল'ৰাকেইটা এই ডেকা ডেকা ল'ৰাকেইটাই যে নতুনকৈ যে টমটম চলোৱা আৰম্ভ কৰিছে যে সেই ডেকা ডেকা ল'ৰাকেইটাৰে উৎপাত বেছি মানে সিহঁতে আগ পিছ নাচায় গাড়ী আহিছে কিবা আহিছে নাচায় মানে সিহঁতৰ মানে মেইন জেগা হ'ল যাহা তাহা ৰখাই দিব লাগে পইচা খালী হয় ভাবিছোঁ এইটো বুইছোঁ বুইছোঁ বুইছোঁ হাঁ এটা তাকে ভাবিছোঁ এটা সন্থা এটা খুলোঁ মানে সন্থাটো মোকতো সেইদিনা বাবলুৱে সুধিয়ে আছিলে বাবলুৱে সি হেৰিয়াৰ পৰা মিচন চাৰিআলিৰ পৰা আহোঁতে তাক মানে বহুতকেইটাই মানে তাৰ জেগাৰে মানে টমটমৱালাই মানে বহুতখিনি হেৰি কৰি আছিলে মানে তাক ৰখাব নিদিয়ে হেৰি কৰিব নিদিয়ে গালি গালাজ কাজিয়া অঁ সেইটোৱে মই কৈছোঁ বাবলুক কৈছোঁ বাবলুৱে কৈছে যে এনেকৈ আছে মানুহ আছে খুলিম বুলি মানে বহুতখিনিমানে গোট হৈ পেলাই আমি এনেকৈ খুলিব পাৰি আমি আমি সেইটোৱে মানে আগবাঢ়োঁ নেকি অঁ পাৰি পাৰি পাৰি মই কাইলৈ এটা কাম কৰোঁ মই বাবলুক ফোনটো কৰি দিওঁ এতিয়া কাইলৈ আমাৰ সেই এইখিনি চকত গৈ আহোঁ আমি কথাটো পাতোঁ ৰেইল গেইটৰ চকলৈ আহা তুমি আমি গাড়ীকেইখন ৰাখি পেলাই তাৰপাছত আমি কথাটো ডিছকাছ কৰি লওঁ তাৰপাছত আমি বাকীখিনিৰ পৰা হেৰি ল'ম ষ্টেপ ল'ম অঁ আছে আছে আছে আছে ইনছাল্লা এইবোৰ ভাল চলি আছে গোটেইখিনি অঁ আছে আছে আছে ভালেই ভালেই দিয়া দিয়া দিয়া ৰাখিছোঁ ৰাখিছোঁ আল্লা